মোৰ ভ্ৰমণৰ পচন্দৰ ঠাই হৈছে ঐতিহাসিক স্থান কিয়নো তাত আগৰ দিনৰ কথাৰ বিষয়ে জানিব পাৰোঁ তাত বিভিন্ন ধৰণৰ ঐতিহাসিক মানুহৰ বিষয় তথা বস্তু বিষয়েও জানিব পাৰোঁ আৰু সেইবোৰ আমাৰ কিতাপৰ পাঠ্যপুথিটো আছে সেইবাবে মই ঐতিহাসিক স্থানত গৈ বহুত বেছি ভাল পাওঁ মোৰ ঐতিহাসিক স্থানৰ ভালপোৱা যে ঠাই হ'ল শিৱসাগৰ শিৱসাগৰৰ বিভিন্ন ধৰণৰ ঐতিহাসিক স্থান আছে যেনে জয়দৌল শিৱদৌল ৰংঘৰ কাৰেংঘৰ তাত বহুত আগৰ দিনৰ মানুহে আহোম সম্প্ৰদায়ৰ মানুহে সেইবোৰ নিৰ্মিত কৰি গৈছিল তাত বহুত ডাঙৰ পুখুৰী যি জয়সাগৰ জয়সাগৰ পুখুৰী আছে তাত আমি গৈছিলোঁ ফটো মাৰিছিলোঁ বহুত মানুহে আৰু বিহু তাত উদযাপন কৰা হয় বহুত ডাঙৰ বিহু তাত উদযাপন কৰা হয় বিভিন্ন ধৰণৰ ম'হো যুঁজ আৰু বিভিন্ন ধৰণৰ খেল নাচ গান প্ৰদৰ্শন কৰাও হয় আমাৰ শিৱসাগৰত শিৱসাগৰতে ৰিলেটিভো আছে সেইবাবে তাত গৈ বহুত ভাল লাগে মই তাত গৈ বহুত বেছি ভাল পাওঁ বিভিন্ন ধৰণৰ কথাৰ বিষয়ে জানিব পাৰোঁ আগৰ দিনৰ আহোম সম্প্ৰদায় বস্তু কেনেকে ৰংঘৰ কাৰেংঘৰ নিৰ্মিত কৰিছিল কি ব্যৱহাৰ কৰিছিল নিৰ্মিত সৰুতে লাচিতৰ বিষয়ে বা বিভিন্ন ধৰণৰ কথাৰ বিষয়ে মই বহুত জানিব বিচাৰোঁ আহোম সম্প্ৰদায় বিষয়ে আৰু আহোমৰ সাজপাৰ তথা তেওঁলোকৰ কথা নৃত্য গীত এইবোৰো বহুত বেছি ভাল লাগে আৰু তেওঁলোকে বহুত বিভিন্ন ধৰণৰ আহোমসকলে অসমত বহুত ৰাজত্ব কৰিছিল তেওঁলোকৰ ঐতিহাসিক স্থান ৰাজত্ব কৰোঁতেই নিৰ্মিত কৰি থৈ গৈছিল তেওঁলোকে আৰু তেওঁলোকৰ নিৰ্মিত কৰোঁতে বহুতো বেলেগ বেলেগ ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিল হাঁহৰ কণী মাটি দাইল বৰালি মাছ আদি ব্যৱহাৰ কৰি ৰংঘৰ কাৰেংঘৰ নিৰ্মিত কৰিছিল তেওঁলোকে ৰংঘৰ কাৰেংঘৰত বিভিন্ন ধৰণৰ ফাংচন অনুষ্ঠিত কৰিছিল মানে বিভিন্ন ধৰণৰ নাচ গান হওক তেওঁলোকে তাত বেলেগধৰণৰ খেল আদি খেলৰ পাতিছিল খেল পাতিছিল খেল পাতিছিল তেওঁলোকে তাত বিভিন্ন ধৰণৰ মনোৰঞ্জনৰ বাবে কিবা কৰিছিল আৰু তেওঁ তলাতল ঘৰৰ ভিতৰত সোমালেতো আৰু বেছি ভাল হয় কাৰণ ইফালৰ পৰা সিফালেৰে ৰাস্তা গৈ য'তে ত'তে ওলাব পাৰি তলাতল ঘৰৰ ভিতৰত আৰু তাত সোমাবলে প্ৰথম ভয় লাগিছিল প্ৰথম সোমাই যাওঁতে তাৰপিছত গ'লোঁ মেলিলোঁ সোমালোঁ তাৰপিছত ভয়টো নাইকিয়া হৈ গ'ল তাৰপিছত ৰংঘৰৰ বাকৰিটো বহুত বেছি ভাল লাগে আৰু তাৰ আৰু পুখুৰী চাইডৰ ৰাস্তাবোৰ ইমান বেছি ধুনীয়া বহুত ফটো মাৰিলো আৰু ফটো মাৰি মাৰি আমনি লাগিছিল তাৰ ভিতৰত তেওঁলোকৰ বিষয়ে জানিলোঁ অলপ কথা আগৰ দিনৰ বস্তু চালোঁ বেলেগ বেলেগ ধৰণৰ আগৰ দিনৰ সা সঁজুলি আচবাব সেইবোৰ চালোঁ বহুত বেছি ভাল লাগিল আৰু শিৱসাগৰ আৰু মোক যদি কোনোবাই শিৱসাগৰ মই প্ৰতিবাৰেই যাওঁৱেই আৰু শিৱসাগৰৰ জয়দৌল শিৱদৌল চাবলে আৰু শিৱদৌলত পূজা কৰি বহুত ভাল লাগে আৰু

পূজা কৰোঁতে শিৱদৌলত বহুত মানুহ আৰু আপুনি সোমাব নোৱাৰে শিৱদৌলত আৰু সৰস্বতী পূজা শিৱদৌলত মানুহটো যাবই নোৱাৰে আৰু ইমান বেছি মানুহ হয়